নমস্কাৰ মই এতিয়া এগৰাকী গৃহিনী এটা পৰিয়াল চলাই আছো পৰিয়াল চলালেও আমাৰ যিটো শৈশৱৰ মানে কিছুমান স্মৃতি সেই স্মৃতিবিলাক সঁচাকৈয়ে বাৰুকৈয়ে মনত পৰে আৰু সেই সময়খিনি আচলতে খুব ভাল লগা আছিল এতিয়াও মন যায় পুনৰ ঘূৰি যাবলৈ সেই শৈশৱৰ সময়খিনিলৈকে ধৰি লোৱা যেতিয়া আমি স্কুললৈ গৈছিলোঁ এল পি স্কুলত পঢ়িছিলোঁ তেতিয়া যেতিয়া বৰষুণ দিয়ে ৰ'দ দিয়ে সেই সময়ত আমি ছতা পোৱা নাছিলোৱে তেতিয়া আমি দহি কচুৰ পাত মানে মূৰত লৈ লৈ সেনেকৈ গৈছিলোঁ আৰু মানে এই স্কুলত যাওঁতে আমাৰ ডেক্স বেঞ্চ নাছিলে আজিহে আজিকালিহে ডেক্স বেঞ্চবিলাক হৈছে এই সেই সময়ত আমি ঢাৰি বস্তা ঢাৰিও নাপাইছিলোঁ আমি এই বস্তা বস্তাবিলাক লৈ যাওঁ তাতে আমি চিন দি দি লওঁ এইখিনি মোৰ জাগা সেইখিনি মোৰ জেগা এইবিলাক কথা আজি সঁচাকৈ মনত পৰে বাৰু আৰু তাৰ উপৰিও আমাৰ মানে মা দেউতাহঁত যদিও মানে মাটি বাৰীত অলমান হেৰি আছিল ধনী আছিল কাৰণ আমাৰ মা দেউতাহঁতে সেনেকৈ গম পোৱা নাছিল কেনেকৈ ল'ৰা ছোৱালী আগবঢ়াই নিব লাগিব কেনেকৈ কি কৰিব লাগিব এইবিলাক গম পোৱা নাছিল পঢ়াৰ সঁজুলিবিলাক যোগান দিব পৰা নাছিল সেই মুহুৰ্তত আমি কি কৰিছিলোঁ মানে স্কুললে কেতিয়াবা বহী পাত নাথাকে কেতিয়াবা পেঞ্চিল নাথাকে কেতিয়াবা মানে কলমত চিঞাঁহীও নাথাকে আগতে চিঞাঁহীত মানে আমি কেঁহাৰাজ বটি আমি সেনেকৈ চিঞাঁহী ভৰাই লৈছিলোঁ এতিয়াৰ নিচিনাকৈ ৰিফিল পেন বা বিভিন্ন ধৰণৰ মানে হেৰি ওলাইছে আগতেটো নাছিলে তেতিয়া কেঁহেৰাজ বটি আমি সেনেকেও চিঞাঁহী কৰিছিলোঁ কেতিয়াবা চিঞাঁহী নোহোৱা হৈ থাকে লিখিবৰ কাৰণে কি কৰিম উপায় নাথাকে এই ওচৰত থাকে নহয় কিছুমান হেৰি অমৰা গছ থাকে শিলিখা তাৰপাছত জলফাই এইবিলাক বিভিন্ন ধৰণৰ ফল মূলৰ হেৰি থাকে নহয় এই মানে গছবিলাক থাকে বেলেগৰ বস্তিত থাকে কিছুমান গছৰ কাষত থাকে এই এদিনাখন কি কৰিছিলোঁ আমি মানে ঘৰৰ চোতালৰ মাজেদি লেজাৰ টাইম হৈছিলে আৰু তেতিয়া আমি মানে জলফাই সেইখন ঘৰত জলফাই থকা বুলি গম পাওঁ আমি মানে তিনিজনী ছোৱালী দৌৰা দৌৰিকে গৈছিলো মানে লেজাৰ টাইমত গৈ কিনে আমি কি কৰিছিলোঁ একদম তাৰাতাৰি জলফাই বুটলি আনিছো আনি মানে কি কৰিলো সেই জলফাই মানে বেলেগ এজন ল'ৰা সিহঁতৰ ঘৰৰ ভাল ধনী ছাগে আৰু পেনত মানে প্ৰায় চিঞাঁহী চিঞাঁহী থাকে এই আমি কওঁ আও জলফাই এটা এটা হেৰি এক কলম চিঞাঁহী দিবি মই হেৰি কলম দিম কি মই জলফাই দিম দে সেনেকৈ কৈ জলফাই দি থাকো আৰু এক কলম চিঞাঁহী আনো সেনেকৈও পঢ়িছিলোঁ এইবিলাক মানে ভাবিলে ভাল লাগে সেই সময়ৰ যিটো মানে এই ধেমালী আকৌ মানে আমি কচুপাত খেলিছিলোঁ বা এডাল ওচৰতে এল পি স্কুলত য'ত পঢ়িছিলো আমি এল পি তাতে এডাল বকুল ফুলৰ গছ আছে এই ৰাতিপুৱাই যাওঁ আমি ৰাতিপুৱাই গৈ মানে কি ফুলৰ মালা গাঁঠো ফুলৰ মালা গাঁঠি কিনে আৰু আহি আৰু আমি ঘৰত কৃষ্ণৰ ফটো এখন থাকে সেই কৃষ্ণৰ ফটোৰ ওপৰত বৰ ধুনীয়াকৈ আৰু দীঘলকৈ মালাডাল গাঁঠি আৰু থৈ দিওঁ আৰু তাতে আকৌ লেজাৰ টাইমত যাওঁ আকৌ বুটলি আনো এইবিলাক সেই সেই সময়ৰ কিছুমান বিশেষ বিশেষ মুহুৰ্ত আৰু আৰু আমি আহোঁ আৰু এদিন মোৰ বেছিকৈ মনত পৰে মাই মোক ঠিক কোবাইছিল মানে মই হেনো স্কুলত নাযাঁও বাকীবিলাক স্কুলত যায় মই মানে লগৰ লগত যাওঁ যাই পেলাই বোলে কিবা খৰা বাটৰপৰা ঘুৰি আঁহো ছুটী হোৱাৰ আগে আগে মই পাওঁহি আকৌ ক'ৰবাত বহি থাকো সেনেকৈ আচলতে কোনোবাই বোলে ক'লাহি তাই দেখোন স্কুলত যায় যাই উঠি আকৌ স্কুল নপঢ়ি তাই তাতে বহি থাকে হয় নিকি তাই এইটোহে কাম কৰি আছে নিকি একদিন মানে মোক ছেক কৰিলে ছেক কৰোঁতে গম পালাক যে মই স্কুলত নাযাওঁ গছৰ তলত হ'লে বহি থাকি থাকি ছুটী হোৱা ৰ আগে আগে ঘৰ পাওঁহি সেইদিনাখনেই তাৰমানে তামাম কোবাইছে মোক সেই কথাটো মই আজিও মোৰ মনত পৰে মানে সেই কোব খাই মানে তেতিয়াৰ পৰা বোলে আৰু স্কুল খতি নকৰা হ'লো এইবিলাক মানে বিভিন্ন ধৰণৰ স্মৃতি শৈশৱৰ যিবিলাক স্মৃতি সেই স্মৃতি বিলাক কেতিয়াবা মনত পৰে এতিয়া আমাৰ ল'ৰা ছোৱালী আছে সিহঁতৰ আগত কওঁ আমি বহুত কষ্ট পাইছিলো আৰু কিছুমান বিশেষ বিশেষ মুহুৰ্ত আজিকালি ল'ৰা ছোৱালী সেইবিলাক কষ্ট নাপায়েই ইহঁতক লৈ যাব লাগে লৈ আহিবা লাগে সিহঁতৰ মানে কষ্ট নাপায়েই আৰু কলম যিমান দুখীয়া পৰিয়ালৰ হ'লেও ল'ৰা ছোৱালী পঢ়াৰ যোগানখিনি ধুনীয়াকৈ ধৰে হাজিৰা কৰা মানুহজনেও মানে ল'ৰা ছোৱালী যদি কিবা হৈ আছে অভাৱ মানে সেই অভাৱখিনি তাৰমানে তেওঁলোকে অভাৱ হিচাপে থাকিব নিদিয়ে তাৰমানে অভাৱখিনি পূৰা কৰিয়েই পঠায় এতিয়া আগতে আমাৰ মা দেউতাহঁতে এইবিলাক গম পোৱা নাছিলে সেই ইমান অভাৱৰ মাজত আমি হেৰি হৈছিলো পঢ়িছিলো তথাপি দেচোন সেই স্মৃতিবিলাক আজি ধুনীয়াকৈ মনত পৰে বাৰু এই বিশেষ সেইবিলাকেই স্মৃতি এই আৰু বিশেষকে সেই মাহঁতৰ মা কোবোৱা যিটো স্মৃতি সেই স্মৃতিটো মোৰ বিশেষকৈ বেছি মনত পৰে তাৰমানে মোক যে কোবাইছিল মই যে স্কুললৈ যোৱা নাছিলো মাজবাটতে মানে স্কুল কৰি মানে স্কুল ছুটী হোৱাৰ আগে আগে ঘৰ গৈছিলো সেই কথাটো মোৰ বিশেষকৈ আজিও মনত পৰে মই কেতিয়াবা ইহঁতক কওঁ কৈ মানে মই কৈ মা এনেকুৱাহে আছিলে নেকি বুলি কৈ আমি এনেকৈ আৰু অলপ মানে হেৰি কৰো আৰু ৰং তামচা কৰোঁ আৰু হাঁহি কিনে ঠিক তেনেকুৱা সময় সেনেকৈ পাৰ কৰিছিলোঁ শৈশৱৰ সময়খিনি আৰু কিছু আছে হয়তো এইখিনি কথা মোৰ বিশেষকৈ মনত থাকিলে আৰু বাকী ঠিক তেনেকৈ লগৰ লগত হেৰি কৰিছিলো মানে মাছ মাৰি ফুৰিছো বৰশী বাইছিলোঁ হেৰি ঠিক তেনেকুৱা আৰু এইখিনি বাৰু মই বিশেষকৈ ক'বলগীয়া বাৰু